এই অঞ্চলত প্ৰায়ে দেখা পোৱা কিছুমান চৰাই হৈছে বগলী কণামুচৰি কুলি কেতেকী বালিমাহী পাৰ কুকুৰা ডাউক চৰাই বৰটোকোলা শালিকা কপৌ ঘৰচিৰিকা মাছৰোকা ভাটৌ কাউৰী ফেঁচা কাঠৰোকা টুনি হাঁহ মইনা চৰাই ফেঁচু বটাচৰাই আৰু চৰাইৰ ভিতৰত কুলি হৈছে মোৰ প্ৰিয় চৰাই কুলি চৰায়ে আমাৰ অসমীয়া বাপতি সাহোন বিহুৰ আগজাননী দিয়ে কুলিৰ মাতটো শুনিবলৈ শুৱলা কুলি মাত শুনি ভাল লাগে আৰু তাৰ উপৰিও মোৰ ভাল লাগে হাঁহ হাঁহে পানীত সাঁতুৰি থাকিলে চাই ভাল লাগে